অঁ নমস্কাৰ

চাউণ্ডটো পোৱা নাই হেল্ল' অঁ এতিয়া আহিছে হয় কওক

অঁ হয় হয় তাকে আপোনালৈ অঁ আপোনাক মই বিচাৰি আছিলোঁ বুক ষ্টলৰ অহা চৈধ্য নৱেম্বৰটো জানিছেই আপুনি শিশু দিৱস গতিকে সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি এটি অনুষ্ঠানৰ আয়োজন কৰিছোঁ স্কুলতে তাতে আপোনাৰ বুক ষ্টলৰ পৰা কিছু কিতাপৰ প্ৰয়োজন আছে আমাৰ

হয় হয় ল'ৰা ছোৱালী এতিয়া ধৰি লওক আপোনাৰ বয়স বাৰ তেৰ বছৰলৈকে আছে সৰু শ্ৰেণীৰ পৰা অঁ গতিকে তেনেকুৱা উপযোগী কিতাপ নিশ্চয় চাগে পাম আমি

হয়

হয় হয় অঁ তাকে শিশু উপযোগীকৈ আপুনি কিতাপ যিমানটো পৰিমাণ লাগে মই আপোনাক জনাম আৰু কিতাপটো আচলতেতো এতিয়া দূৰ হ'ব আপুনি ডেলিভাৰ কৰিবনে নে কোনোবা মানুহ

হয় হয় অঁ হয় হয় ঠিক আছে আপোনাৰ পেকেজিং হোৱাৰ পাছতে মই হেৰি যোগে গুগল পে' যোগে মই আপোনাক পে'মেণ্টটো কৰাই দিম অঁ পোৱাকৈ অনুষ্ঠানৰ আগতে পোৱাকৈ আপুনি কিতাপখিনি পঠাই দিব

আমাৰ চাৰে চাৰিশ আছে বৰ্তমান চাৰে চাৰিশ আছে কিন্তু অঁ টেনলৈকে আছে ক্লাছ টেনলৈকে আছে আৰু বৰ্তমান আৰু

অঁ বৰ্তমান বৰদলনি অঞ্চলটোত ক'বলৈ গ'লে আচলতে মাতৃভাষা বিদ্যালয় শংকৰদেৱ শিশুনিকেতন বৰদলনীয়ে আটাইতকৈ গৌৰৱ কঢ়িয়াই আনিব পৰা এখন বিদ্যালয় বুলি আমি বৰদলনীবাসী ৰাইজৰ মুখে কোৱা শুনো আৰু বৰ্তমান হাণ্ড্ৰেড পাৰ্চেণ্ট এতিয়ালৈকে আমি দহ চনৰ পৰা মেট্ৰিক দি আহিছোঁ দহ চনৰ পৰা আজিলৈকে আমাৰ বিদ্যালয়ত ভগৱানৰ কৃপাত হাণ্ড্ৰেড পাৰ্চেণ্টেই মেট্ৰিকত উ ত্তীৰ্ণ হৈ আছে তাৰ ভিতৰতে নাইনটি ফাইভ নাইনটি ছিক্সলৈকে যাব পৰা সক্ষমতা হৈছোগৈ কিন্তু নাম লিখিবলৈ ষ্টেণ্ডত নাম লিখিবলৈ সক্ষম হোৱা নাই অকমান অকমান কাৰণত কিন্তু এতিয়া ধৰি লওক

গৌৰৱোজ্জল ৰূপালী জয়ন্তী অহা ডিচেম্বৰ মাহৰ এক দুই তিনি তাৰিখে অনুষ্ঠিত কৰিম সেইটোও ভাল কথা আপোনাক মই ভালেই হ'ল সেইকাৰণে ভাবি আছিলোঁ তাতো প্ৰতিযোগিতা আছে আমি ৰূপালী জয়ন্তী প্ৰতিযোগিতা ৰাখিছোঁ আৰু আটাইতকৈ আপোনাৰ আমি এনেকৈ ভাবোঁ পুৰস্কাৰতকৈ আপুনি যদি পইচা দুটামানতকৈ যদি কিতাপ এখন দিয়ে সি আচলতে ল'ৰা এটাক মানসিকভাৱে পঢ়াৰ প্ৰতিও ৰাপ এটা বঢ়াব চ চলি থাকিব হয় হয় সেইটোও চলি থাকিব তাৰমানে এটা স্মৃতিও ৰৈ যাব তাতে এইটো ৰূপালী জয়ন্তী বৰ্ষত মই গাই প্ৰথম পাইছোঁ বা দ্বিতীয় তৃতীয় এনেকে পাইছোঁ সেইটো ৰৈ যাব আৰু গতিকে সেইটো এটা ভাল কথা অঁ হয় হয় আপুনি মুঠতে মোৰ উপযোগী কৰি শিশুৰ উপযোগী কৰি যিখিনি পাৰে কিতাপৰ লিষ্ট এটা হ'লে পাৰিলে মোক দিবচোন এনেই অঁ হয় আছে এই এই নম্বৰতে আছে আপুনি মোক লিষ্ট এটা দি দিব কিতাপৰ হয় হয় হয় হয় মই চিলেকশ্বন কৰিম অঁ অঁ অঁ অ'কে অ'কে ছ ঠিক আছে নিশ্চয় নিশ্চয় অ'কে অঁ অঁ